যুৱ যুৱকসকলৰ নিবনুৱা অৱস্থা বুলি ক'বলৈ গ'লে বহুতো যুৱক নিবনুৱা সমস্যাৰ কাৰণে ঘৰতেই বহি দিন কটাইছে কিছুমানে বহুত ডাঙৰ ডাঙৰ ডিগ্ৰীও লৈছে কিন্তু তেওঁলোক আজিলৈকে ভাল কাম এটাত তেওঁলোক হস্তক্ষেপ হ'ব পৰা নাই তেওঁলোকে বহুত পাৰ্চেণ্টেজ পায়ো আজি ঘৰতে বহি কটাবলগীয়া হৈছে তাৰ ক্ষেত্ৰত চৰকাৰেও বহুত অৰিহণা যোগাইছে তেওঁলোকে নাই কৰা বুলিও ক'ব নোৱাৰি কাৰণ তৃতীয় বৰ্ষ চতুৰ্থ বৰ্গ বৰ্ষৰ পৰীক্ষাও অনুষ্ঠিত কৰিছিলে তাতো বহুতে পাছ কৰিও বহুত নাইকীয়া মনুহো দৰিদ্ৰ পৰিয়ালৰ মানুহো ভাল অৱস্থালৈ আহিছে কিছু কিছুমানে তাতে পোৱা নাই তাৰ বাবে আৰু চৰকাৰে কাম কৰিব লাগে যাতে আৰু চাকৰি সৃষ্টি কৰক আমাৰ বহি থকা ঘৰতে কাম কৰি থকা সেইখিনি নিবনুৱা সকলে আমাৰ কাম পায় চাকৰি এটা যেনে দুবেলা দুসাঁজ খাই জীয়াই থাকিব পাৰে তেওঁলোকৰ কাৰণে চাকৰি ব্যৱস্থা কৰিব লাগে গতিকে তেওঁলোকৰ চাকৰি নহ'লেও বিজনেছ মাধ্যমত যিকোনো তেওঁলোকে ব্যৱসায় মাধ্যমত ব্যৱসায়ত তেওঁলোকক দিবলৈ হ'লে ব্যৱসায় কৰিবলৈ দিবলৈ হ'লে তেওঁ চৰকাৰে সুবিধা প্ৰদান কৰক এনেকুৱা এটা সুবিধা হ'লে তেওঁলোকে ব্যৱসায় কৰিব পাৰিব কিবা এটা ব্যৱসায় কৰিবলৈও দোকান এখন দিবলৈও বহুত টকাৰ প্ৰয়োজন হয় টকা চৰকাৰে আমাক ঋণ দিয়াৰ ব্যৱস্থা কৰক ঋণ দিলেও আমি বহুত সকাহ পাম চ আমি দোকান এখন দি খাবলৈও সুলভ মূল্যত আমাক ঋণ দিয়ক আমাক চাউ চাউলো সুলভ মূল্যতে খোৱাই আছে চৰকাৰে তেনেকুৱা ধৰণে আমাক সকলো সুবিধা দিব পৰা নাই যদিও অলপ হ'লেও সুবিধা প্ৰদান কৰিছে চৰকাৰখনে মুঠতে চা বহু চবৰে চাকৰি কৰিব পৰা ক্ষমতা নাথাকে গতিকে চাকৰিটো নহ'লেও আমাক ব্যৱসায় কৰিবলৈও বহুত ধৰণৰ ৰাস্তা দেখাই দিব বুলি চৰকাৰে আমি আশা ৰাখিছোঁ